আমাৰ অঞ্চলত শিশু শ্ৰমিকৰ সমস্যা বুলি ক'লে আচলতে ইমান এটা নাই আগতে আছিল এনেকুৱা নহয় যে একেবাৰেই নাই কিন্তু এতিয়া নাই বুলি ক'লেও বেয়া নহ'ব আচলতে ধৰক আগতে আমি দেখোঁ এই যে হোটেল চোটেল বিলাকত সৰু সৰু ল'ৰা ছোৱালীবোৰক কিছুমান কাম কৰোৱায় যেনেকৈ ধৰক বাচন ধুবলৈ লগায় চাহ দিবলৈ লগায় সৰু ল'ৰা ছোৱালীবোৰক তেওঁলোকে বহুত কম পইচাতেই খটাব পাৰে কাৰণ তেওঁলোকে ইমান হিচাপবিলাক নাজানে আকৌ আগতে কি হয় যিখিনি দুখীয়া পৰিয়ালবিলাক থাকে তেওঁলোকে কি কৰে মাক বাপেকবিলাকে নিজৰ ল'ৰা ছোৱালীখিনিক চহৰলৈ পঠিয়াই দিয়ে আৰু বহুত কম টকাৰ বিনিময়তে যাৰ ঘৰত বা যাৰ ওচৰত তেওঁলোকে তেওঁলোকৰ নিজৰ সন্তানক থয় তেওঁলোকে বহুত কম পইচাৰ বিনিময়তে বা কেতিয়াবা পইচা নিদিয়াকৈ অকল খোৱা বোৱাটো দিয়েই তেওঁলোকক যি মন যায় যিখিনি যেনেকুৱা ধৰণৰ কাম হওক তাকে কৰায় আৰু এই যে ৰাস্তাৰ কামবিলাক চলি থাকে ৰাস্তা বনোৱা হওক বা কিবা এনেকুৱা কামবিলাক বহুত দিন মাহ ধৰি কামবোৰ চলি থাকে তাত পুৰুষ মহিলা ধৰি বহুত লোকে কাম কৰে আৰু আ তাতে থাকি লয় তেওঁলোকে এটা অস্থায়ীভাৱে ঘৰ বনাই থাকি লয় আৰু তাত তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ থাকে মাক দেউতাক থাকিলে লগত ল'ৰা ছোৱালীবোৰ থাকিবয়েই আৰু সেই তেতিয়া কি হয় বাচ্চাকেইটাৰ ইচ্ছা অনিচ্ছা বুলি কথা নাই মাক দেউতাকে কৈ থাকে সিহঁতেও কাৰণ পঢ়া শুনা নাথাকে দিনটো কি কৰিব বুলি তাতেই ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে যিটোৱেই নহওক তাত কাম কৰি থকা আমি দেখিবলৈ পাওঁ কিন্তু আজিকালি চৰকাৰে এই সমস্যাবোৰ ৰোধ কৰিবৰ বাবে এই ধৰক স্কুলত বিনামূলীয়া মধ্যাহ্ন ভোজন দিয়াৰ ব্যৱস্থা কৰিছে কিতাপ পত্ৰ ইউনিফৰ্ম এইবিলাকো বিনামূলীয়া কৰি দিছে যাৰ কাৰণে মানে সেই ল'ৰা ছোৱালীখিনি কাৰণ তেওঁলোকেতো ভোকৰ তাড়নাতেই এইখিনি দুবেলা দুমুঠি খাবলৈ নোপোৱাৰ কাৰণেই এইখিনি কৰে আৰু সেইকাৰণে যেতিয়া স্কুলত তেওঁলোকৰ পঢ়া শুনাৰ লগতে খোৱা বোৱা ইউনিফৰ্ম সেইখিনিও পাই যায় তেতিয়া স্কুললৈ যাবলৈয়ো মন কৰে কাৰণ তাত আকৌ খেলিবলৈও পায় লগৰ ল'ৰা ছোৱালীখিনিৰ লগত লগতে পঢ়া শুনা আৰু খেলা সব একেলগতে হৈ যায় তেওঁলোকৰ আৰু মাজে মাজে বিভিন্ন ধৰণৰ সজাগতা সভাবোৰ পতা হয় শিশু শ্ৰমিকৰ সমস্যা আমি কেনেধৰণে ৰোধ কৰিব পাৰোঁ বা কি কি ব্যৱস্থা ল'লে সেই সমস্যাখিনি কম হ'ব কাৰণ আমাৰ এইফালে কি হয় সমস্যাবোৰ খুব বেছিয়ে হয় আৰু সেই সজাগতা সভাবোৰে যথেষ্টখিনি সহায় কৰিছে বুলি মই ভাবোঁ আৰু ধৰক চৰকাৰেও বিভিন্ন সময়ত এই সমস্যাটো ৰোধ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি দিছে বিভিন্ন ধৰণে তেওঁলোকে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহখিনিক সহায় কৰি আহিছে যাৰ কাৰণে আজি এই সমস্যাখিনি একেবাৰে আমাৰ ইয়াত একেবাৰে নাই বুলিয়েই ক'ব পাৰি আচলতে